ধৰক আজিকালি মানে সৰু ল'ৰা ছোৱালীয়ে ধৰক মানে বাহিৰত ইমান এটা নেখেলে বেছিভাগে মানে আপোনাৰ ধৰক মোবাইলত সোমাই থাকে তো সেইকাৰণে বাহিৰত আগতে যে আমি আমি যেনেকৈ সৰুতে খেলিছিলোঁ ক্ৰিকেট আমি বেছি ভাল পাইছিলোঁ বাহিৰত খেলিছিলোঁ গলি ক্ৰিকেট খেলিছিলোঁ ত' তেনেকৈ আজিকালি সৰু ল'ৰা ছোৱালী ইমান এটা চাঞ্চ নাপায় যদি এজনেও ভাল পায় তেন্তে তেওঁ গৈ মানে ডাইৰেক্ট ফিল্ডত গৈ শিকিবহে লাগিব শিকিলেহে মানে খেলিব পাব যদি এনেকৈ বোলে গলিত খেলোঁ ঘৰৰ আগফালে খেলোঁ তো সেইটো মানে তেওঁ চাঞ্চটো অলপ কম কাৰণ কেলে আজিকালি বেছিভাগে আপোনাৰ মোবাইলত সোমাই থাকে তো সেই মোবাইল হোৱা বস্তুটো কাৰণে মানে আজিকালি ল'ৰা ছোৱালীয়ে অলপ বাহিৰত খেলা ধূলাটো অলপ কম কৰে ত' সেইটোৱে বিচাৰো ক'ব বিচাৰোঁ যে ল'ৰা ছোৱালীক মানে এটা নিৰ্দিষ্ট সময়তহে মোবাইলটো দিব লাগে প্ৰত্যেক সময়তে মোবাইলটো দিব নালাগে যাতে তেওঁৰ মানে বাকীবোৰ বস্তুৰ পৰা যাতে মনটো উৰি যায় সেইটো কৰিব নালাগে ত' মই সেইটোৱে ক'ব বিচাৰোঁ